হয় গ্ৰাম্য অঞ্চলত কৃষকে বহুতো মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আমাৰ ইয়াত এতিয়া যিহেতু পথাৰবিলাকো বহুত দ দ পানীৰ অসু মানে বৰষুণ দিলে বহুত পানী হয় পানী হোৱাত আমি ৰুই থোৱা ৰোৱাবিলাকো উটি যায় আৰু তেনেকৈ মানে কৃষকসকলক আৰ্থিকভাৱে সহায় কৰা তেনেকৈ কোনো মানুহ নাই বা টকা পইচাৰ ফালৰ পৰাও বহুত দুখীয়া সেইকাৰণে মানে আমাৰ খেতি পথাৰবিলাকো বহুত কষ্টতহে খেতিখিনি কৰা হয় আৰু এবাৰ কৰা খেতি আকৌ উটি যায় আকৌ মানে সেইখিনি আকৌ কৰিবলগীয়া হয় এনেধৰণে আমাৰ বহুতখিনি মানে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সহযোগ এতিয়া চাওক বতৰ পৰিৱৰ্তন হ'লে আৰু বতৰ পৰিৱৰ্তন হ'লে এতিয়া শুকান দিনতো আমাৰ এতিয়া ধৰি লওক বৰষুণ নাহিলে আমি এনেকৈ সেউজীয়া শাক পাচলিবিলাক মানে কৰিব পাৰোঁ কিন্তু ধৰি লওক পানী দি থাকিবলগীয়া হয় আৰু বাৰিষাত আমি সেইখিনি তেনেকৈ একো কৰিব নোৱাৰোঁ আৰু বাৰিষাত খেতি কৰিলেও আমাৰ বহুতখিনি নষ্ট হয় আমাৰ টকা পইচাও ক অভাৱ এনেকৈ মানে বহুত সৰু সৰু মানে বহুতখিনি সমস্যাৰ আমি মুখামুখি হ'বলগীয়া হয় প্ৰশাসনৰ ফালৰ পৰাও আমাক কোনো সুবিধা সা সুবিধা নাপাওঁ এনেধৰণেই আমি চলি থাকিবলগীয়া হৈছে বহুতখিনি সমস্যাৰ মুখামুখি হৈ